নাই হোৱা হেল্ল' হয় কওকচোন কওকচোন ক'ৰ পৰা কৈছে অঁ অঁ অঁ অঁ কোন পৰা কৈছে অঁ অঁ হয় কওকচোন বাৰু অঁ হয় হয় মই হয় খেতিয়ক বুলিয়েই ধৰিব পাৰে আৰু অঁ হয় কওকচোন বাৰু মই ধান খেতিৰ উপৰিও এইবোৰ ৰবি শস্য় শস্য় এইবােৰ আলু মূলা সাৰ গোবৰ সাৰ কেঁচু সাৰ এইবিলাক কেঁচু সাৰ গোবৰ সাৰ মোৰ ঘৰতে আছে আৰু বেলেগ বেলেগৰ পৰাও মই অঁ অনাই লওঁ অঁ এইবিলাক অঁ এইবিলাকৰ ৰাসায়নিক সাৰ খুব কমেই এটা দুটা এই যেনে এই এই পোক পোক আহে

খেতিৰ পৰা প্ৰ'ফিটত আহে

আৰু মই মানে চাপৰিত আছে মোৰ অঁ বিছ বিঘা বিছ বিঘা মান চাপৰিত মই লীজত লোৱা আছে তাতে আলু খেতি কবি এনেয়ে এতিয়া লগাইছোঁ আৰু লাহেকে অঁ হয় দাংবডী জলকীয়া এইবোৰ লগাইছোঁ অঁ জলকীয়া পাঁচ বিঘা দাংগডী চাৰি বিঘা তাৰ পৰা আলু লগাইছোঁ পোন্ধৰ বিঘা তেনেকে লগাইছোঁ হয় জানুৱাৰীত লগাইছোঁ এইফালে আৰু দুমাহৰ পিছত বজাৰতো উলিয়াই দিম আৰু এইখিনি অঁ বজাৰত উলিয়াব পৰা হ'ব আৰু দুই তিনি মাহৰ পিছত উলিয়াব পৰা হ'ব অঁ বেপাৰী আহিছে ঘৰলে চাই থৈ গৈছেহি অঁ অঁ হয় অঁ হয় এইটো আপুনি লীজত মানে কি কেনেদৰে দিম বুলি ভাবিছে অঁ অঁ হয় হয় অঁ হয় অঁ হয় আপুনি আপুনি আহিব আমাৰ এই চাপৰিলে আহিব অঁ খুব ভাল হৈছে যদি আপুনি চাপৰিত আহিব নদী কাষতে আছে বেছি দূৰ নহয় আপুনি আহিব তাতে ইণ্টাৰভিউ ল'ব পাৰিব

আৰু মানে ইয়াত মানে আমাৰ গাঁৱৰ ল'ৰাই কাম কৰে গাঁৱৰ ল'ৰাই মই ৰাখিছোঁ গাঁৱৰ ল'ৰা অঁ হয় গাঁৱৰ ল'ৰা ৰাখিছোঁ কাম বনবোৰ গাঁৱৰ ল'ৰাই কৰে মোৰ লগতে তেওঁলোকেও স্বাৱলম্বিতা হৈছে খেতিৰ পৰা আজি মোৰ এই খেতি হয় খেতিৰ পৰাই প্ৰায় চাৰি পাঁচঘৰ মানুহ চলি আছে মোৰ লগতে আৰু চাৰি পাঁচ ঘৰ মানুহ চলি আছে অঁ হয় হয় হয় আপুনি আহিব আমাৰ চাপৰিলে দেখাুৱাম কি খেতিবোৰ অঁ অঁ ঠিক আছে ঠিক আছে অঁ ঠিক আছে ঠিক আছে অঁ হয় হয় হয় হয় হয় হয় আপুনি আহিব আপুনি কল এটা কৰিব আহিব আমাৰ চাপৰিত ঠিক আছে এতিয়া বৰ্তমান ৰাখিছোঁ